অ' মই বজাৰত আহিছিলোঁ অলপ ধান লাগিছিলে অ' মোক ৰঞ্জিত লাগিব অলপ ৰঞ্জিত তাৰপাছত জহা অলপ লাগিব আইজোং অলপ লাগিব আৰু বৰ্নি ধান বৰ্নি লাগিব অলপ

মই বেছিকৈ নিম কাৰণ মই ব্যৱসায় কৰোঁটো মই এক মোণ দুই মোণ নিনোঁ বুজিছে হয় হয় মই সেইটো তাৰমানে চাউল কৰি পেলাই মই বিক্ৰী কৰিম আৰু গম পাইছানে আপুনি মোক কাণেক্টিংটো কৰাই দিয়াচোন কি ৰে'ট চলি আছে বৰ্তমান হয় নেকি অ' হ'ব হ'ব তাৰপাছত আৰু আইজোংটো কি ধৰিব বাইছশ ভাল হ'বনে ধানটো অ' চেলাৰত দিলে নাভাঙে

মই কিন্তু বজাৰতে আছোঁ আপুনি বজাৰত আছেনে মানুহজন অ' অ' হ'ব ঠিক আছে মই গৈ আছোঁ দিয়ক পামেই লগ পামেই আৰু তাৰপাছত ৰঞ্জিত কি দাম চলি আছে ৰঞ্জিতটো চাৰে ঊনৈছশ

দিয়ক হ'ব আৰু আছে ন আপুনি জি এছ টি বিল দিব মোক